গাওঁত লাইব্ৰেৰী তেনেকৈ চৰকাৰী লাইব্ৰেৰী নাথাকে যদিও স্কুল হওঁক বা কলেজ হওঁক তেওঁলোকে তাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ সুবিধা পায় প্ৰত্যেক স্কুলত হওঁক চৰকাৰী হওঁক প্ৰাইভেট হওঁক সকলোতে এটা এটা লাইব্ৰেৰী থাকে তাৰ জড়িয়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকাৰী হয় আৰু নগৰত আমাৰ যিহেতু মই শোণিতপুৰ জিলাৰ তেজপুৰত চহৰত বাসিন্দা সেয়েহে তেজপুৰত আমাৰ তেজপুৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে এটা চৰকাৰী লাইব্ৰেৰী তাত আপুনি বহুতো ধৰণৰ কিতাপসমূহ সংগ্ৰহ হৈ থাকে তাৰ জড়িয়তে আমি বহুতো কিতাপ পঢ়িবলৈ সুবিধা পাওঁ যি কিতাপ আপুনি ক'ৰবাত হ'লেও বিচাৰি নাপালেও আপুনি সেই লাইব্ৰেৰীৰ জড়িয়তে আপুনি কিতাপ পঢ়িব পাৰে নহ'লে কলেজ হওঁক বা স্কুল হওঁক সকলোতে কিতাপ আছে সংগ্ৰহ কৰি ৰাখে আৰু মই মই হৈছোঁ মই নভেল পঢ়ি ভাল পাওঁ যেনেদৰে ছেতন ভগতৰ প্ৰেমৰ ওপৰত যি লিখে তেওঁ কাহিনী সেয়া কাহিনী পঢ়িও খুব ভাল লাগে আৰু লগতে প্ৰেমচন্দৰ যি তেওঁ দুখ কথা লিখে তেওঁৰ উপন্যাসখিনি মই পঢ়োঁ খুব ভাল লাগে তেওঁৰ গদান উপন্যাসখন পঢ়িছিলোঁ তাত যি গাওঁৰ পৰিৱেশটো তেওঁ উপস্থাপন কৰিছে সেই উপন্যাসৰ জড়িয়তে খুবেই ভাল লাগিছিলে মোৰ মানে পঢ়ি ভাল লাগে আৰু দুখৰ কাহিনী হয় দুখৰ উপন্যাস হয় পঢ়িলে দুখ লাগে যি গাওঁ আৰু চহৰৰ মানুহৰ যি পাৰ্থক্য সেইটো তাত উপস্থাপন কৰিছে গদান উপন্যাসত আৰু এনেদৰে কিতাপ মোৰ পঢ়ি ভাল লাগে লগতে গাওঁ আৰু চহৰৰ সকলোতে স্কুল বা হওঁক কলেজ হওঁক সকলোতে এটা এটা লাইব্ৰেৰী যোগান ধৰা হৈছে চৰকাৰৰ জড়িয়তে